হয় মোৰ প্ৰিয় কিতাপ আছে অসীমত যাৰ হেৰাল সীমা সেইখন উপন্যাস মই খুবেই ভালপাওঁ তাৰ কাহিনী বাৰ্তালাপবোৰ খুবেই ভাললগা আৰু খুবেই খুবেই মানে হৃদয় চুই গৈছে সেইকাৰণে মোৰ ভাললাগে আৰু তাৰপৰা আমি বহুত কথা শিকিব পাৰিছোঁ সেইকাৰণে ভাললাগে